আমাৰ ভ্ৰ ভ্ৰমণ সাধাৰণতে আমি মানে কি কি মাধ্যমবোৰ হ'ল ধৰক আমাৰ এয়াৰ এৰোপ্লেনেৰেও কৰিব পাৰোঁ ৰেলৱে বাছ বা জাহাজ আমাৰ হেৰি এইবিলাক গতিকে সেইবিলাকেদি কৰিব পাৰি কিন্তু মোৰ ক্ষেত্ৰত মোৰ কি হয় বেছিভাগ মোৰ মাধ্যমটো ইউজ কৰা হয় ৰেলৱেটো ৰেলৱে কি মানে তাৰ যিটো কমফৰ্টেবল জাৰ্ণি জাৰ্ণি কমফৰ্টেবলৰ কাৰণে মই সাধাৰণতে ৰেলৱে আৰু এটা চিপেষ্ট হেৰি হয় খৰছ পাতিও কম হয় গতিকে সাধাৰণতে মই ৰেলৱে ৰেলৱে ব্যৱহাৰ কৰোঁ গতিকে এই ৰেলৱেত যেতিয়া আমি ভ্ৰমণ কৰোঁ কিছুমান স্মৰণীয় কিছুমান এই থাকে ৰেল সাধাৰণতে এনেকুৱা এটা কি এনেকুৱা টাইমত চলিব সেই টাইমত ৰেলখন গুছিয়ে যাব মোৰ এনেকুৱা মোৰ জীৱনত এটা এনেকুৱা হৈছিলে মই ঠিক এক মিনিত ইফাল সিফাল যাই হেৰি আছিলে গৈ আছোঁ ষ্টেচন নাপাওঁ মাজত আছে এক দুই মিনিট মানে বহুত দূৰৰ পৰা মই যেন মানে দৌৰি দৌৰি মই ষ্টেচন পাবলগীয়া হৈছিল কিন্তু ষ্টেচনত গৈ এনেকুৱা এটা অৱস্থা মানে ঠিক উঠিম আৰু ট্ৰেইনখনত উঠিম অলৰেডি ট্ৰেইনখন মানে ষ্টাৰ্ট কৰিছে তাৰ গুছি গ'ল সেইসময়ত মই জাঁপ মাৰি যদিও উঠিব পাৰিলোঁ হয় কিন্তু এইটো এটা ৰিস্কি হৈ যায় গতিকে সেই ক্ষেত্ৰত মানে মোৰ এটা স্মৰণীয় অভিজ্ঞতা আৰু খুব মোৰ প্ৰয়োজনীয় আছিল যাবলগা সেইদিনা মই যাব নোৱাৰিলোঁ